হেল্ল' অঁ ক অঁ এ আও খেতিৰ কথাটো আয় কবাক গেলি ফোন কৰিছিলোঁ তই দেখোন মোক ফোন কৰিব দিছিলি কি ধানৰ মানে মই ধানৰ বিষয়ে বেছি ভালকৈ নাজনোঁ কেৱল মই এই ৰঞ্জিত আৰু জহাৰ বিষয়ে জানো বাকী তই কিবা কিছুমান ধানৰ বিষয়ে জানা নেকি যি যি তাৰমানে খেতি কৰিলে ভাল হ'ব আমাৰ আহা বছৰ যোৱা বছৰ চ'ৰি যোৱা বছৰ যদি ভাল হৈছে তে এই বছৰ সেইটোৱে কৰি দিয়া ভাল হ'ব উৎপাদনটোহে বেছি লাগে আমাক নাই দে এইবাৰ পাম্প পাম্পৰ পৰা পানীটো এৰি দিয়াৰ ব্যৱস্থা কৰিছোঁ মই কৈ থৈ দিছোঁ

কি ক' হ'বদে তই যেনেকৈ ভাল পাওঁ তেনেকৈ কৰিলে হ'ল মই আছোঁ তোৰ লগত অঁ মৃনাল যতিন হাতে সেহাঁতে বোলে এইবাৰ খেতি নকৰে তাৰ মানে তোৰ তাৰ মাকৰ অসুখ মাকৰ অসুখ মৃনালে বোলে অকলে নক'ৰেই

নাই নাই মই আছোঁ মই মই আছোঁ দে মইতো বেকাৰেই মই তোৰ লগত খেতি কিয় নকৰিম আৰু দুই এক পইচায়েই ইনকাম কৰিলে তাতেও লাভ হ'ব অলপ কিবা তাৰে পিছত বেপাৰততো যাবই লাগিব বেপাৰৰ সময়ত এতিয়া খেতি কৰিমদে মই খেতি কৰিম কইঠা কইঠাতো পাবা পাৰিব লগা হৈছেয়ে এতিয়া ৰঞ্জিতৰে কইঠা পাৰিম আমি অঁ বস্তুটো ধানটো ভিজে ফেলে অ' বিধানটো বিধানটো কাৰ তাৰপে আনবি ধেৰ

হ'বদে তেতিয়া হ'লে শৰতক নকওঁ আৰু দে তে দে হ'ব দে মই কালি লগ কৰি তোক জনায় আছো দে ন